হেল্ল' মই জ্ঞানজ্যোতি মৰাণে ক'লোঁ এইটো তিনিচুকীয়াৰ ৰেষ্টোৰাৰ নাম্বাৰ হয় নেকি মই আপোনালোকৰ তাৰ পৰা এটা ফাষ্ট ফুড অৰ্ডাৰ কৰিছিলোঁ মই আপোনাৰ তাৰ পৰা মানে আগতে তেনেকৈ অৰ্ডাৰ কৰিয়ে থাকোঁ কি হ'ল মোৰ যেতিয়া আপোনাৰ ফাষ্ট ফুডটো অৰ্ডাৰ কৰোঁতে মোৰ আগৰ এড্ৰেছ নৰ্মেলী য'ত আপোনালোকে ডেলিভাৰি দিয়ে তাত মানে মই বৰ্তমান তাত সেই ঠাইত নাই মই কৰ্মসূত্ৰে অলপ আন এটা ঠাইত আহিব লগা হ'ল আপুনি মোৰ নতুন এড্ৰেছটো নোট কৰি আপডেট কৰি দিব পাৰিব নেকি